হেল্ল' কৃষ্ণা হোটেল হয়নে হয় অঁ মই আপোনাৰ হোটেলত কেইবিধমান খাদ্য অৰ্ডাৰ কৰিছিলোঁ তো সেই খাদ্য খাদ্যকেইবিধৰ ভিতৰত দুটামান খাদ্য মই ভূলতে অৰ্ডাৰ কৰিলোঁ তো সেই ভূলতে অৰ্ডাৰ কৰা খাদ্যকেইবিধ মই বাতিল কৰিব বিচাৰিছোঁ তো মই খাদ্যকেইবিধ অৰ্ডাৰ কৰিছিলোঁ আপোনাৰ মুৰ্গীৰ মাংসৰ তৰকাৰী ছাগলী মাংসৰ তৰকাৰী চাওমিন আৰু ম'ম' তো তাৰপৰা মুৰ্গীৰ মাংসৰ তৰকাৰী আৰু ম'ম'টো মই বাতিল কৰিব বিচাৰিছোঁ বাকী ছাগলী মাংসৰ তৰকাৰীটো আৰু চাওমিনটো মোক ঘৰত দিলেই হ'ব হয় সেইকেইবিধ যিকেইবিধ মই নাম ক'লোঁ সেই কেইবিধ বাতিল কৰি দিব বাকী কেইবিধ যিমান সোনকালে পাৰে সিমান সোনকালে তেন্তে দি দিব ঠিক আছে ধন্যবাদ